আমাৰ ল'ৰা ছোৱালীবোৰে এতিয়া খেতিৰ কামত চবে নামি গৈছে আমাৰ চৰকাৰী চাকৰি এপ্লাই কৰিও বহুতে চাকৰি নেপায় লাষ্টত সিহঁতে উপায় নাপায় হৈ সেই এতিয়া খেতিতে ব্যস্ত হৈ পৰিছে ছোৱালীবোৰে ভূই ৰোৱাত সহায় কৰি আছে তাৰপিছত আমি ল'ৰাবোৰে কঠীয়া বা হাল মৰা কিবা মৰা চব কৰি আলি দিয়াৰপৰা পানী দিয়ালৈ চব কৰি আছো তথাপিতো ছোৱালীবোৰে এটা সহায় কৰিছে যে খেতি পথাৰত যায় চৰাই খেদি আছে পাছত ল'ৰাবিলাকো টাইমত ধান কটা কিবা কটাত ব্যস্ত হৈ আছে তথাপিতো কিন্তু আমি গোটেইবোৰে ল'ৰা ছোৱালীৰ বিহাৰৰ খেতিৰপৰা বিহাৰৰ খেতিৰপৰা লাও কোমোৰা পৰা বহুত লাভান্বিত হৈছোঁ এতিয়া আমি বিহাৰৰ খেতি কৰোঁ লাও কোমোৰাৰ খেতি যি হওক চলাই থাকিব পাৰি আছো আৰু সেইকাৰণে আমি অলপ সকাহ পাই আছো এতিয়াতো চাকৰি বাকৰিতো নাপায়ে সেই সহজে আমি খেতিয়ে কৰিব লাগিব আমাৰ আমাৰ মেইন হৈছে এতিয়া খেতি খেতি নহ'লে আমি আমাৰ একো নাই অলপ কষ্ট কৰিবই লাগিব